হেল্লো হেল্লো অঁ বাইদেউ আপুনি কিবা বিজি আছিলে নেকি অঁ এই কালি যে আপোনাক লগ পাইছিলোঁ মই মৰাণত অঁ সেই তাকে আকৌ আপুনি সেই তাকে বোলো সুধোঁ জইনটো কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব

মই মোৰ হাইটটো পাঁচ ফুট ছয় ইঞ্চিমান আছোঁ ছাগৈ ওৱেইটটো ফিফ্টি টু মান হম সিমান মানে আছিলোঁ ফিফ্টি টু ফিফ্টি এনেকুৱা মানে

অঁ অঁ এতিয়া আপুনি কেতিয়াকৈ জইন কৰিব পাৰিম বাৰু আপুনি কেতিয়ামানলৈ কৰি দিব পাৰিব অঁ অঁ এতিয়া ডিব্ৰুগড়ত মৰাণ এনেকৈ ওচৰে পাজৰে ক'ৰবাতে কৰাব ছাগৈ অঁ ঠিক আছে বাৰু আপুনি জনাব তেন্তে অঁ অঁ ঠিক আছে হ'ব